হেল্ল' হয় মই আপোনালোকৰ ৰেষ্টোৰেণ্টখনত এটা অৰ্ডাৰ কৰিছিলোঁ মোক তাৰ কাৰণে মানে এখন ৰিশ্বিপ্টৰ কপি এটা লাগিছিলে সেইটো মই ক'ত পাম বাৰু হয় হয় মোৰ নাম চুমি হাজৰীকা হয় সেইটো ৰিশ্বিপ্ট আপুনি কোৱা মতে মই সেই ৰিশ্বিপ্টখন পাম আপোনালোকৰ ৰেষ্টুৰেণ্টখনৰ ৱেবচাইট বা মই যদি এপলৈয়ো যাওঁ তাতে আপোনাৰ অৰ্ডাৰৰ ইতিহাসলৈ গৈ ৰিশ্বিপ্টৰ কপিখন ডাউনল'ড কৰিব পাৰিম হয় ঠিক আছে